কি খবৰ তোমাৰ অঁ আছো আছো

আছো ৰবা আমাৰ ইহঁতে আৰু যাৱই নিদিছে নহয় মোৰ লগত তথাপি ৰবাচোন হয় নেকি কোন দিনা গাড়ী চাড়ী ঠিক কৰিছা নে কি অঁ

কি বা আছে বা কি আছে চব থিয়েটাৰ চাবা মা যাব মা যাই যদি যাম দিয়া আমাৰো আমাৰ আৰু ইহঁত যাবই নোখোজে নহয় মই যাম আৰু মই যাম আৰু আমাৰ মোৰ ভন্টী এজনী আছে তাইয়ো আহিছে মোৰ ঘৰত তাইয়ো যাম যাম বুলি কৈ আছে মই লগহে পোৱা নাই হ'ব দিয়া ভাৰাটো কিমান লাগিব

থিয়েটাৰ চালেটো অলপ দেৰি হ'বই দহটা মান চোন বাজেই কিজানি ফাৰ্ষ্ট শ্ব'টোৰ টিকট পাবা জানো নলবাৰী ৰাসৰ

দিয়া হ'ব হ'ব কথা নাই মই মই আলোচনাটো কৰি লওঁ দিয়া মা মা যদি যাই যাম আৰু মই ইচ্ছা আছে যোৱাৰ দিয়া হ'ব দিয়া তেতিয়াহঁলে